হেল্ল' অঁ অঁ আছোঁ

অঁ তাকেতো চ'লিটু আহি প' নাই দেখুন এই নাংমান ৰং নেকি চ'লিটু আহাক লেগি চ'লিটু অহাৰ পিছত যাব পাল্লু হৈতো ময়ো য' নাই বহুত দিন ফুৰিব সেইফালে

অঁ ন গইধলা ওলাই গ'লে মন চনো ভাল লাগে না ইতা অলপ অঁ এ সেই সপৰা নাখং ৰ'বা ফাষ্ট ফুডৰ দোকনত এনে ইনকে ঘূৰি আহিম কৈলাৰ চ'কেদি সিনকে আহি ইনকে আমি হৰি মন্দিৰেদি ইনকে একপাক ফুৰাও হ'ল ইনকে গইধলা আজিকালি মানুহোৰ বেমাৰো ন'হ ইনকে খুজ কাল্লি অলপ ভাল হয় মানুহোৰ দেহ চেহ গিলা ভালে থাকে যাব পাৰু ইনকে ফুৰিব অ' কালি তাকেতো ও চ'লিটুৰ টিউচন আছে চাইট্টাৰ পৰা পাঁচটাক লেগি এ পাঁচটা চাৰে পাঁচটা মানত যাব পাৰিম তিত্তে ন'হ চ'লিটুক আৰু নহাকৈ আৰু চাবিপাত আৰু কাষৰ মানুহো নাই ন'হ দিব লগা অঁ অঁ যাম দা তে সিনকে ফুৰিব অঁ অঁ এই সেই কাৰণেতো কৈছোঁ ইনকে অঁ অঁ যাব পৰা যাব সিনকে এই মোৰ দুই এক পদ বস্তুও কিনিব আছিল এটা লগ হ'লে ভাল হয় দোকনত আৰু এই অকলে অকলে যাব ভাল নাংগে না তিৰি মানুহ দেখিলে অঁ দোকনী দাম বেছি কৰে সেটুৱে অঁ অঁ হ'ব ইনকে যাব পৰা যাবো তেতিয়া ময়ো বস্তু কেটা আনিব পাৰিম ইনকে অঁ অঁ অঁ দক